আমি সাধাৰণ মানুহ আমাৰ চাকৰি বাকৰি নাই যিহেতু আমাৰ চাদৰো কোনো ব্যৱস্থা নাই আমাৰ বাৰীখন বহুত ডাঙৰ আগফালেও বাগিচা এখন আছে ফুলৰ পিছফালেও শাকনি বাৰী আছে আমাৰ শাকনি বাৰীখন বহুত ডাঙৰ তাত লাই মূলা ভেন্দি জিকা তাৰ পৰা গোমধান আলুগুটি সেইবোৰ চব ৰুই থোৱা হৈছে আলু মাজে মাজে গোমধানগিজোপা বৰ ধুনীয়াকৈ ডাঙৰ হৈছে আলুখিনি মাটি ছটিয়াই দিছোঁ আৰু কাষতে কুঁহিয়াৰ এডৰাও আছে কুঁহিয়াৰডৰা বৰ ধুনীয়া সোৱাদৰ কচু আছে কাষতে বাৰীখন গোটেইখন নেটেৰে বেৰি থৈছোঁ দোকানৰ পৰা নেট আনি পেনি নেটখন দুশ বিছ টকা লৈছিলে লাই শাকখিনি বৰ ধুনীয়াকৈ লহ পহ হৈছে কুকুৰাই খাব পৰা নাই যে কুকুৰাই খাই দিয়া হ'লে নহ'লেহেঁতেনেই এতিয়া কুকুৰাই খোৱা নাই কাৰণে ধুনীয়া পাতখিনি ডাঙৰ ডাঙৰ হৈছে পালেংখিনি হেৰি হৈছে কুকুৰাই অলপমান খাইছে বেয়া হৈ যায় কুকুৰাই খালে মানে জলকীয়া এখনো আছে জলকীয়া পিৰালিত আছে আমাৰ গছ কাষে কাষে পিৰালিত আছে আমি জলকীয়া ছিঙি শাক ছিঙি কেতিয়াবা বজাৰত বিক্ৰীও কৰোঁ ওচৰতে আমাৰ বজাৰ আছে আমাৰ ঘৰৰ কাষতে আৰু লাও আছে এতিয়া ৰঙালাওগিজোপা ধুনীয়াকৈ বগাইছে জাতিলাওজোপা বগাবৰ কাৰণে আমি চাং পাতি দিছোঁ চাঙত জাতিলাও ধুনীয়াকৈ লাগিছে বৰ ধুনীয়াকৈ বগাই যায় চাং দি দিলে মানে ডাঙৰ ডাঙৰকৈ কৰি পিনি চাংখন পাতি দিছোঁ আৰু লাওখিনি ডাঙৰ ডাঙৰকৈ লাগিছে আমাৰ বাৰীখন চাৰিওকাষে বহুত ডাঙৰ আগফালে আছে ফুলনি বাগিচা পিছফালে শাকনি ফুলনি বাগিচা দুখন আছে আগফালে চাইডে চাইডে তাৰ তাত নানা ধৰণৰ ফুল আছে মাজেদি ৰাস্তাটো আছে এইফালে গোলাপ নাৰ্জী তগৰ কপৌ সেইখিনি ফুল আছে এফালে আকৌ নয়নতৰা আছে জবা আছে সেনেকৈ নানা ধৰণৰ ফুল আছে ধুনীয়াকৈ আমি টাব আনি টাবত জীয়াই থৈছোঁ ফুলখিনি টাবত ধুনীয়া ধুনীয়াকৈ ফুল ফুলিছে আমাৰ বাৰাণ্ডাতো ডাঙৰ ডাঙৰ টাব আছে টাবত বহুত ধুনীয়াকৈ ফুলখিনি বগাই আছে ফুলখিনি ফুলিলে বৰ ধুনীয়া লাগে দেখিবলৈ ফুলখিনি ধুনীয়াকৈ ৰং বিৰং হৈ ফুলে দেখি খুব ভাল লাগে